হেল্ল' কি কৰিছে ভালনে অ অ ভাল ভাল খোৱা বোৱা কৰিলে কিহেৰে খালে মই এয়া আছোঁ হে অ মই দালি বনাইছিলোঁ মাটি দাইল অঁ ঘৰত দুচবৰে ভাল আপোনালোকৰ অ পূজা চালাগৈ নে কি অঁ অঁ অঁ এই বতৰৰ পৰাই যাব নোৱাৰি যাম বুলি মনতে ভাবি পইচা পাতি গোটালো যাবকে নোৱাৰিলোঁ বতৰ যহতে অ ছোৱালীহাল আহা নাই এই ৰাসত আহিব আপোনালোকৰ অ ল'ৰা ছোৱালী কিমান অঁ অঁ অঁ আমাৰ ইয়াত মাজুলীৰ ৰাস যে পাতে ৰাসলৈ আহিম বুলি কৈছে এই দূৰণিত দূৰণিত পৰিছে জাজিমুখত এজনী নগাঁও

অঁ কওকচোন অঁ খুলিছে গৈছে নি আপুনি অঁ অঁ মও যাম বুলি ভাবি আছোঁ বতৰটো এই এৰা নাই যে তাকে মানুহ বহুত গৈছে ধেৰ মানুহ হয় অঁ আমিও শু শুনি আছোঁ যাব যাম বুলি ভাবি আছোঁ বোলো বতৰটো এৰকচোন তেতিয়াই যাব লাগিব গৈ মেলি চামগৈচোন বজাৰ সমাৰ কেনেকুৱা ঠাণ্ডা দিনো আহিছে এইবোৰ কানি কাপোৰ ল'ব মেলিব লাগে ঠাণ্ডা

অ অঁ অঁ অ অঁ আমাৰ বোৱাৰীও বোৱাৰীজনীয়েও কৈ আছে বাৰ একেবাৰে ৰুলিকি খোলা পৰা বোৱাৰীজনী হৈ আছে এনেই যামচোন বস্তু নিকিনো ইমান মানুহ হৈছে হেনে চামগৈ চামগৈ লোৱা লোৱাটো সদায় হেৰি লগ লৈয়ে থাকে এতিয়া হেৰি নাতি এটা আছে সৰু মানে নাতিটো এতিয়া এই দুবছৰ হ'বহে কাটি পালে এই এইটো বতৰ ভাল নহয় লগত ল'ৰা ছোৱালী লৈ গৈ যাবলৈও বেয়া অকণমান ৰ'দ বতৰত বা হেৰি ধৰক ফুৰি চাকি চাবলৈ বা বজাৰ সমাৰ কৰিবলৈ ল'ৰা ছোৱালীটো সৈতে ভাল লাগে আৰু তেনেকে আহি এইবোৰ ছুৱেটাৰ ইস্কাৰ্ট ছিস্কাৰ্ট কেনেকে কি ধৰণৰ বস্তু ওলাই চাইচিতি পচন্দ হ'লে ল'ম আৰু মনতে ভাবিছোঁ তাকে আপুনি

অ অ এ বহুত মানুহ হেনো বা হেৰি একদম ইমান মানুহে হেনো ভিৰ কৰিছে এ প্ৰথম খোলা যে তাতে হেৰি মানুহ হ'ব বোলো আৰু তাতে এতিয়া হেৰি পূজা কিছুমান অফাৰো দিছিলে যে আৰু

অ অ অ অ ময়ো বোলো হেৰি চাই পেলাই বাৰিলে কাপোৰ এযোৰ আনিম ভইল কটনৰ কাপোৰ এযোৰ আনিম তাৰপিছত এইবোৰ চেৰ্গা তেৰ্গা কি ক'ত ওলাই এইবোৰ পচন্দ হ'লেহে তাকো আনিম আৰু পচন্দ বস্তুবোৰ মোৰ ভালো নালাগে ৰঙচঙীয়া বৰকে মই বৰ ৰঙচঙীয়া বস্তু পিন্ধি ভালো নাপাওঁ বাৰু মোৰ চোৱাপাত অঁ আপোনাৰ মই একে ময়ো মোৰ বগা বেছি মানে হেৰি এইবোৰ মই ৰঙচঙীয়াখন মই ভালো নেপাওঁ হেৰিও নকৰোঁ অঁ চব আছে হেৰি দালি চালি পা ধৰি একদম গোটেই হেৰি নহয় অ অ অ সেইবোৰহে মানুহ অ সেইবোৰ মানুহে বহুত বহুত অ অ অঁ অঁ আই ফ্ৰীও আছে হেৰি এইবোৰ হেৰি হেজাৰ এঘাৰশ পোন্ধৰশ তেনেকৈ বস্তু যদি বজাৰতে নহয় বহুত বহুত বস্তু ফ্ৰী দিয়ে হেনো কিবি সেইখিনিতে আমাৰ সৰু ছোৱা সেই ভতিজা ছোৱালীজনীয়ে সেই কাগজখন আনি দেখুৱাই আছে মোক আকৌ সেই ছোৱালীজনীয়ে অকণিমা অকণিমাকে মাতে অকণি মা এইয়া চাচোন হেৰিয়াৰ হেৰি বস্তুবোৰত ফ্ৰী আছে তই যদি চাৰিশ ল বা পাঁচশ ওপৰত বস্তু ল তই এইটো পাবি তই সেইটো পাবি তাই দেখুৱাই মোক কৈ আছে বোলো ৰ আকৌ পইচাও লাগিব নহয় হাতত গেজমা সহকে লৈ মেলি যাবলৈ অঁ ময়ো বোলো পইচা কেটামান গোটাই গোটেই হেৰি কেইটামান গোট খাই থৈছো আৰু কেটভাগ গোটাইপিটাই লৈ মেলি বতৰটোও ৰ'দ চ'দ দিয়ক সিদিনা তাল এখনকৈ বাতি কৰিছিলোঁ তাঁতখনো অকমান চলাবলৈ থাকিলে এখন চাদৰ বতৰ যহতে সামৰি থৈ দিয়াত আছে হেৰি মেলাই নাই মেলি আজৰি হৈ লওঁ হেৰি এদিন ৰ'দ দিলে যাব লাগিব অঁ কি লগাইছিলে অ কেইখন অ মই হেৰি চাদৰ সাতখন গৈয়ানি দি লগাইছিলোঁ বকৰা সূতা তাৰে হেৰি ছখন চলাই হ'ল এখন সেই তেনেকেই থৈ দিয়া যাছ সামৰি অ অঁ বিক্ৰী গ'ল বাইদেউ এখনত আজিকালি এই পাঁচ ছশকৈ এহেজাৰ পোন্ধৰশলৈকে লয় আমাৰ ইয়াতো এই আমাৰ ভটিজা তাৰপা ঘৈণীয়েকে একদম পা গামোচা এইবিলাক চেলেঙ কাপোৰ ছাৰ্ট তেনেকে বৈ বৈ বিকি আছে বহুত পাই আ টাৰে আজিকালি অঁ তাই দুহেজাৰমান হৈছে কাপোৰ বেছি বেছি থাক তাৰপিছতে হেৰি এনেই হেৰি এনেই সৰু সৰু ফুলৰ হেৰি গামোচাবোৰ আঢ়ৈশ ডেৰশ তেনেকৈ তেনেকৈ মানুহ লৈ দিয়ে আৰু চাই পেলাই তাই অনবৰত তাত থাকেই মানে বোৱাৰীজনী মই আগতে ময়ো খুব হেৰি তাঁত বওঁ এতিয়া আমাৰ এই নৰিয়া এটাত পৰিছিলোঁ নৰিয়াটোত পৰা পা হেৰি অঁ চকু এটা অকমান ভালকৈ নেদেখোঁ মানে ফুল চুল বাচিবলৈ তেতিয়া পা আকৌ তাঁত বৰ বহুত দিনলৈকে লগোৱাই নাই এতিয়া বোৱাৰীজনীও আহিলে আকৌ বোৱাৰীজনীও বোলে হেৰি লগাওঁচোন হেৰি দুইজনীয়ে হাতে পাতে এতিয়া তাৰ গামোচা বা এখন বৈ পেলাই উলিয়ালোঁ হেৰি মই বোলো মই নেবাচি নেবাচিহে চকুৱে নেদেখা হৈছোঁ হেৰি বাচোছোঁ চচমা নোহোৱাকে আকৌ কাষৰীও বাচনওঁ হেৰি বাচিছোঁ ফুলো সৰু সৰু দুইটা চাৰিটা তেনেকে বাচোঁ আকৌ এৰি থৈ যাওঁ তাইবা বাচে বাৰু অঁ যাম বাৰু আপুনিও আহিব আও অ যাব লাগিব অঁ অঁ অঁ ঠিক আছে